অঁ কোনে কৈছে বাৰু হয় হয় হয় অঁ কওকচোন হয় হয় হয়

পাৰিম পাৰিম পাৰিম হ'ব তেতিয়া অৰ্ডাৰটো দিলেই হ'ল তুমি দি থৈ যাবা অঁ কৰোঁ কৰোঁ দহি বট হয় হয় লগাওঁ লগাওঁ সূতা ভাল অঁ অঁ হয় হয় দি থৈ যাব পাৰে চিলাবলৈ দহি বটাৰ পটি লগোৱা সেই দুশ টকা মেখেলা আশী টকা ব্লাউজত দুশ টকা মুঠতে চাৰিশ আশী টকামান পৰি যায় আৰু এখন এযোৰত আশী টকা হয় হয়

হয় হয় দুযোৰত তোমাৰ এই নশ চল্লিছ টকামান হ'বগৈ ন

দি পঠাব বাৰু মই অঁ অঁ হৈ যাব হৈ যাব ৰাতিলৈ হৈ যাব অঁ ঠিক আছে হ'ব অঁ ঠিক আছে হ'ব